ৰাতিপুৱা যেতিয়া আমাৰ ছুটী থাকে তেতিয়া আমি চবেই তাৰ আগৰ দিনাই প্লেন কৰি লওঁ যে আমি ক্ৰিকেট খেলিম বুলি তো ৰাতিপুৱা শুই উঠি মাক কৈ দিওঁ আমি যে আমাক ৰুটী বনাই দিয়া জল্দি জল্দি খাই মেলি আমি ওলাই যাব লাগে বুলি আমাৰ ল'ৰাবোৰ ইমানে ভাল যে ৰাতিপ্ ৰাতি কৰা প্লেনবোৰ লগে লগে সিহঁতি মাথাৰ ভিতৰত সুমুৱাই লয় আৰু ৰাতিপুৱা হো হোৱাতেই ক্ৰিকেট খেলিবলৈ ওলাই আহে চবকে যোনে যোনে দেৰি কৰি আহে সিহঁতক চবক আমি বেটিংটো একদম লাষ্টত দিওঁ আৰু বলিঙে কৰাই থাকোঁ তাৰপাছত যদি কোনোবাই যদি নাহোঁ বুলি কয় তেতিয়াহ'লে তাৰ পাছৰ দিন আমি তাক নেখেলাওঁ বুলি কৈ দিওঁ কেতিয়াবা যদি কোনো খেলুৱৈ আমাৰ আহিবলৈ দেৰি হয় আমি ফোন কৰি সুধোঁ যে ক'ত আছি কি নাই আৰু যেতিয়ালৈকে সি নাহে তেতিয়ালৈকে খেল ষ্টাৰ্ট নকৰোঁ আৰু চবে এবাৰ আহি যোৱাৰ লগে লগে আমি খেল ষ্টাৰ্ট কৰি একেলগে খেলটো খেলিবলৈ আৰম্ভ কৰোঁ